হেল্ল' শইকীয়া ৰেষ্টুৰেণ্টত ফোনটো লাগিছেনে অঁ দাদা আজি ৰাতিপুৱা অৰ্ডাৰ কেইটামান দিছিলোঁ দুটামান কেঞ্চেল কৰাবলৈ আছিলে অৰ্ডাৰকেইটা চিকেন চাওমিন চিকেন ৰোল পনীৰ ভুৰ্জী চিকেন তণ্ডুৰী আলু চপ ভেজ চাওমিন চিকেন পকোৰা আৰু ভেজ ফ্ৰাইড ৰাইচ আছিলে তাৰে ভেজ ফ্ৰাইড ৰাইচ আৰু চিকেন পকোৰাটো কেঞ্চেল কৰি দিব অঁ এই মানে বস্তু বেছি হৈ গৈছে আৰু খোৱা মানুহো কম হৈ গৈছে সেইকাৰণে সেইকেইটা বস্তু কেঞ্চেল কৰি দিব আৰু বাকীকেইটা আপুনি মই পঠিওৱা এড্ৰেছটোতে পঠিয়াই দিব অঁ বিলটো আমি অনলাইনতে পে'মেণ্ট কৰি দিম অঁ কিউ আৰটো দি দিব আপুনি হোৱাটছএপত অনলাইনত পে'মেণ্ট কৰি দিম ঠিক আছে অঁ